আমাৰ ৰাজ্যৰ যিটো শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাটোৱে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে যিহেতু আমাৰ প্ৰদেশখনৰ নাম হৈছে অসম গতিকে এই প্ৰদেশৰ মাতৃভাষাটোৱেই হৈছে অসমীয়া এই অসমীয়া ভাষাটোৱে অতীতৰে পৰা অতি গুৰুত্বতা লাভ কৰি অহা দেখিবলৈ পোৱা যায় এই ভাষাটো বহুতো চুক কোণ অঞ্চলত ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় পৰ্যায়ত পাঠদান কৰা দেখিবলৈ পোৱা যায় তেওঁলোকৰ যিটো আঞ্চলিক ভাষা যেনে মিচিং বড়ো ৰাভা আদিৰ উপৰিও এই অসমীয়া ভাষাটোৰ জৰিয়তে তেওঁলোকক পাঠদান কৰা হয় যিহেতু তেওঁলোকে অসমীয়া যিহেতু আজিকালি যিবোৰ ল'ৰা ছোৱালী তেওঁলোকৰ তেওঁলোকে বেলেগ ভাষা একো বুজি নাপালেও অসমীয়া ভাষাটো ভালদৰে বুজি পায় ল'ৰা ছোৱালীৰ লগতে অন্য লোকেও অসমীয়া ভাষাটো ভালদৰে বুজি পায় গতিকে বিদ্যালয়সমূহতে আমি অসমীয়া ভাষাটো ভালদৰে প্ৰদান কৰিব লাগে তাৰ লগতে আমি যিহেতু দেখিবলৈ পাওঁ যে আমি বাল্যকালৰ পৰাই সকলো শিক্ষা গ্ৰহণ কৰিবলৈ লওঁ গতিকে বাল্যকালতে কণ কণ ল'ৰা ছোৱালী শিশুসকলক প্ৰত্যেকটো কথা বুজি পাবলৈ হ'লে অসমীয়া ভাষাই বিশেষভাৱে সহায় কৰে লগতে এতিয়া যিটো আধুনিকতা সেই আধুনিকতাই চহৰীয়া অঞ্চলত যিবোৰ বিভিন্ন আপোনাৰ বিভিন্ন ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলা দেখিবলৈ পোৱা যায় সেই বিদ্যালয়বিলাকত বেছিভাগ প্ৰায়ে সংখ্যক ল'ৰা ছোৱালীয়ে নামভৰ্তি কৰে গতিকে তেওঁলোকে নামভৰ্তি কৰাৰ ফলত অসমীয়া ভাষাটোৱে অকণমান গুৰুত্বতা কমি অহা দেখা যায় গুৰু যিহেতু ল'ৰা ছোৱালীবিলাকে অস ইংৰাজী স্কুলত পঢ়াৰ কাৰণে বহুতো অসমীয়া ভাষা তেওঁলোকে নাজানে তেওঁলোকে অসমীয়া যিটো প্ৰচলিত আমাৰ ভাষা সেই ভাষাটো কওঁতেও তেওঁলোকৰ দিগদাৰ হোৱা দেখিবলৈ পোৱা যায় গতিকে শিক্ষা ব্যৱস্থাত ইংৰাজী মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ ওপৰত অসমীয়াটোৰ ওপৰত অসমীয়া ভাষাটোৰ ওপৰত গুৰুত্ব দিব লাগে তথাপিও আমাৰ যিখিনি চৰকাৰী বিদ্যালয় সেই চৰকাৰী বিদ্যালয়সমূহে কণ কণ শিশুসকলক ল'ৰা ছোৱালীবোৰক অসমীয়া ভাষা প্ৰদানৰ জৰিয়তে আমাৰ যিটো ভাষা সেই ভাষাটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে আৰু দেখা যায় আমাৰ স্নাতক পৰ্যায়ৰ পৰ্যায়লৈকেও স্নাতক পৰ্যায়লৈকেও আমাৰ অসমীয়া ভাষাটোৱে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে